অঁ মোৰ কাপোৰৰ দোকান আছে মই কাপোৰৰ ব্যৱসায়ে কৰি আছোঁ মই দোকানৰ ব্যৱসায় কৰি আছোঁ কাপোৰ আছে মোৰ দোকানত সকলো ধৰণৰে কাপোৰ আছে মেখেলা মেখেলা চাদৰ পৰা আদি কৰি মানে মোজা পৰ্যন্তলেকে আছে সকলো ধৰণৰে কাপোৰ আছে মানে গামোচাও আছে টুপী হাতৰ মোজা ভৰিৰ মোজা চুৱেটাৰ এতিয়া ঠাণ্ডা দিন ঠাণ্ডা দিনত চুৱেটাৰ ইচকাৰ্প সকলো ধৰণৰে কাপোৰ মানে দোকানত থোৱা হয় গৰম দিনতো এ চি কটনৰ পটমিনী কটন সকলো ধৰণৰ কটনৰ কাপোৰ গৰম দিনত বেছিভাগ কটনৰ কাপোৰ অনা হয় ব্লাউজ পেটুগুট সকলো ধৰণৰে কাপোৰ মানে দোকানত থোৱা হয় আৰু মোৰ ব্যৱসায় মই কৰিছোঁ মই মেট্ৰিক পাছ কৰিছোঁ যি বছৰ মই সেইবছৰৰ পৰাই মই মোৰ ব্যৱসায় আৰম্ভ কৰিছোঁ মেট্ৰিক পাছ কৰাৰ পৰাই মই ব্যৱসায় আৰম্ভ কৰিছোঁ এতিয়া মোৰ ব্যৱসায় কৰি থকা পোন্ধৰ বছৰে হ'ল পোন্ধৰ বছৰ ৰানিং হৈ আছে ব্যৱসায়ত মানে সকলো ধৰণৰ প্ৰথম মই মেচিন ল'লোঁ মোৰ কাপোৰ চিলোৱা মেচিন এটা আনিলোঁ লাহেকে মই কাপোৰ চিলাবলে আৰম্ভ কৰিলোঁ প্ৰথম প্ৰথম মোৰ নিজৰ সৰু সুৰা কাপোৰ যেনেকে মোৰ চাৰ্টেই হওক বা স্কাৰ্টেই হওক ফাটিলে মই চিলাবলে আৰম্ভ কৰিছিলোঁ তাৰপিছত লাহেকে মই মোৰ মাৰ ভাগৰ ব্লাউজ কাটিং কৰিলোঁ লাহেকে এটা দুটাকৈ মই ব্লাউজ চিলাবলৈও শিকিলোঁ তাৰপিছত আকৌ যিহেতু মই ছোৱালী আছিলোঁ নিজৰ চুইজাৰ লাহেকে কাটিং কৰিবলে শিকিলোঁ চুইজাৰ চিলাবলেও শিকিলোঁ আৰু নিজৰ চুইজাৰ মই নিজে চিলাওঁ যেতিয়াপা মই কাপোৰ চিলাবলে শিকিলোঁ পৰা হ'লোঁ তেতিয় পৰা মই নিজৰ কাপোৰ মই নিজেই চিলাওঁ আৰু মই মোৰ মা কাপোৰো মই নিজেই চিলাওঁ মেখেলা চাদৰ ব্লাউজ সকলোখিনি কাপোয়ে ময়ে চিলাওঁ চাদৰ দহী বতাৰ পৰা আদি কৰি ময়ে চিলাওঁ আৰু ওচৰৰ আমাৰ খুৰী পেহী মাহী বা ভণ্টি সকলোৱে ব্লাউজ চুইজাৰ মেখেলা চাদৰ সকলোখিনিয়ে মই নিজে চিলাওঁ ময়ে চিলাওঁ সেই তেনেকেই মই প্ৰথম মানে শিকিলোঁ তাৰপিছত লাহেকে দোকান খুলিলোঁ দোকান খুলি কেনে মই দোকানতো লাহে লাহে লাহে লাহে যেতিয়া মানুহবোৰে গম পোৱা হ'ল তেতিয়া মোৰ মানে ব্যৱসায়টো বাঢ়িবলৈ ধৰিলে আগবাঢ়িলে অলপ ইটোৱে সিটোৱে যিহেতু গম পালে তেনেকে মোৰ ব্যৱসায় অলপ বাঢ়িবলৈ ধৰিলে কাপোৰ চিলোৱাটো অলপ মোৰ বেছি হ'ল মেখেলাই হওক বা চাদৰেই হওক বা ব্লাউজেই হওক চুইজাই হওক সেইখিনি মোৰ সংখ্যা মানে বেছি হ'ল আৰু চাদৰৰ দহি যদি বাতোঁ মই দহি বতা মই ছিংগুল যদি দহি পাতোঁ তেতিয়াহ'লে মই চাদৰৰ দহি বতা দেৰশ লওঁ আৰু যদি চাদৰ পটি লগাই চিলাই দহি বতা হয় তেতিয়াহ'লে মই ব্লাউজ চিলোৱা মেখেলা চিলোৱা সকলোখিনি ইত্যাদি কৰি যদি সকলোখিনি ক্লীয়াৰ কৰি দিওঁ তেতিয়াহ'লে মই পাঁচশ লওঁ